স্কুলৰ পাছত সন্ধিয়াৰ টিউচন বা ব্যক্তিগত ক্লাছৰ বিষয়ে ক'বলৈ গ'লে স্কুলত আমি আমাক যি ছাত্ৰ ছাত্ৰীসকলক যি পঢ়োৱা হয় তাৰ উপৰিও বৰ্তমান সময়ত তাৰ উপৰিও বৰ্তমান সময়ত ব্যক্তিগতভাৱে যে ক্লাছ ল'ব লাগে এই কথাটোক মই সমৰ্থন কৰোঁ কিয়নো স্কুলত যিখিনি পঢ়াই সেইয়া বহুতো ল'ৰা ছোৱালী একগোট কৰি আমাক পঢ়োৱা হয় আমাৰ স্কুলবিলাকত পঢ়োৱা হয় ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰীয়ে হওক কিন্তু তেনেদৰে পঢ়ালে তেনেদৰে পঢ়ালে বিশেষকৈ ভাল কিছুমান কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে কিছু কিছু ল'ৰা ছোৱালীয়ে ভালদৰে কথাবোৰ আয়ত্ত কৰিব নোৱাৰে বা যিখিনি শিক্ষা যিমানখিনি এজন শিক্ষকে শিক্ষা দিয়ে সিমানখিনি শিক্ষা সিমানখিনি কথা কিছুমানে ল'ব নোৱাৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে গতিকে তেওঁলোকৰ ব্যক্তিগত ক্লাছ বা টিউচনৰ যে তেওঁলোকক প্ৰয়োজন হয় সেইটো কথা মই সমৰ্থন কৰোঁ আৰু এই টিউচনসমূহ সন্ধি টিউচনসমূহ যিহেতু এটা পইচা দি বা এটা পইচা পে' কৰি পিনি এটা টিউচন দিয়া হয় বা টিউচন এটা লোৱা হয় গতিকে আমি শিক্ষক এজন শিক্ষক হিচাপে এজন ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰীক চাব লাগে যাতে সেই ছাত্ৰ ছাত্ৰী সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকীৰ পৰা কিমানটো পইচা পইচা লৈ তেওঁক সেই শিক্ষাখিনি ব্যক্তিগতভাৱে বা টিউচন হিচাপে তেওঁক পঢ়াব পৰা যায় আৰু সেনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত এনেদৰে টিউচন কৰি আছে বিভিন্নজন শিক্ষকৰ ওচৰত ময়ো বৰ্তমান ঘৰতে সেনেধৰণে বিভিন্ন আমাৰ ওচৰ চুবুৰীয়া সৰু ল'ৰা ছোৱালীক এনেদৰে ব্যক্তিগতভাৱে শিক্ষা দি আছোঁ পঢ়ুৱাই আছোঁ যিহেতু গৰম বন্ধৰ সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান ক্ষেত্ৰত মানে স্কুলত যিখিনি সময় তাৰ আগৰ সময়খিনিত পঢ়োৱা হয় গৰম বন্ধৰ সময়খিনিত যিহেতু সৰু ল'ৰা ছোৱালীবিলাকে ঘৰত প্ৰায় নপঢ়ে বা খেলি থাকে তেতিয়া পাহৰি যোৱা দেখা যায় গতিকে গৰম বন্ধৰ সময়খিনিত মই এনেদৰে ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাই স্কুলৰ কথাখিনি যাতে তেওঁলোকে পাহৰি নাযায় সদায় যাতে সিহঁতৰ মনত থাকে কথাবিলাক তাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু এই টিউচন বা ব্যক্তিগত ক্লাছসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কিবা বেয়া প্ৰভাৱ পেলাব পাৰে বুলি মই নাভাবোঁ ভাল প্ৰভাৱেই পেলাই বুলি মই ভাবোঁ